আমাৰ সমাজত এটা গুৰুত্বপূৰ্ণ ভূমিকা নৃত্যই পালন কৰিছে বুলি মানি লওঁ কিয়নো বিহু নৃত্যই অসমৰ লগতে ভাৰততো এটা সুকীয়া স্থান লাভ কৰিছে বিহু অসমৰ জাতীয় উৎসৱ লগতে আমাৰো সমাজৰ এটা উৎসৱ তাত আমি বিহু নৃত্য পালন কৰোঁ বিহু নৃত্য পা কৰিব কাৰণে ঢোল পেঁপা গগনা আদিৰ তাল আদিৰ জৰু দৰকাৰ হয় আমি এজন ঢুলীয়া থাকে ঢুলীয়াজনে ঢোল বজায় নি আমি নাচনিসকলে নৃত্য প্ৰদৰ্শন কৰে বিহু নৃত্যই সমাজত এক সুকীয়া স্থান লাভ কৰি আহিছে আহোম যুগৰ ৰাজা ৰজাসকলৰ দিনৰপৰাই এই বিহু নৃত্য পালন কৰি আহিছে পালন কৰিছে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিহু নৃত্যই আমাক এক নতুন বেলেগ ধৰণৰ আমেজ দিয়ে আৰু বিহুৱে এই আন আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়লৈও এই বিহু নৃত্য আগবাঢ়ি গৈছে বিহু নৃত্যই সমাজৰ আমাৰ সমাজৰ লগতে সকলোৱে মনোৰঞ্জন কৰে বিহু নৃত্য হৈছে বিহু নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে এজনী নাচনী মেখেলা চাদৰ গ ৰঙা ব্লাউজ পৰিধান কৰে লগতে ঢুলীয়াসকলে চুৰীয়া ধুতি কামিজ পিন্ধি মূৰত গামোচা লৈ ট টঙালী কঁকালত টঙালী বান্ধি আৰু হাতত ঢোল লৈ ঢোল বজায় আৰু নাচনীসকলে এই বিহু নৃত্য পদৰ্শন কৰে সমাজত এই বিহু নৃত্যৰ বহুতো এক সন্মানীয় স্থান লাভ কৰি আহিছে বিহু নৃত্যই আমাৰ সমাজৰ সকলোকে মনৰ আশে পাশে মনত সোমাই আছে